অসমৰ বাস কৰা অসমীয়াসকলৰ মাতৃভাষা হিচাপে অসমীয়া ভাষাটো আমাৰ বহুতেই জৰুৰী এই অসমীয়া ভাষাটো আমি লিখিত হিচাপেও ব্যৱহাৰ কৰোঁ আৰু কথিততো কওঁ কথিতত হয়তো কেতিয়াবা দুই এটা ভুল হ'ব পাৰে কিন্তু বৰ্তমান সময়ত কি হৈছে বহুতো ইং ইংৰাজী হিন্দী নজনা মানুহো আছে তেওঁলোকে ধৰি লওক এই ইংৰাজী হিন্দী নাজানে কিন্তু মোবাইলটোতো চলাব লাগিবই বা কিবা অনলাইন কিবা কিবি কৰিব লাগিবই তেতিয়া কি হয় মই প্ৰায় পাওঁ যে আমাৰ যিখন মানে লেটাৰ ৰাইটিং থাকে সেইখন যদি ইংৰাজীত হোৱাটছএপত লিখনিয়েই হওক বা ফে'চবুকত লিখনিয়েই হওক ইংৰাজীত যদি থাকে তেতিয়া কি হয় ইংৰাজীতে যেনে তেনে জোতাই মেলি কৰি কি হয় অসমীয়া ভাষা বনাব লাগে বা অসমীয়া বনাব অসমীয়াত লিখিব লাগে ইংৰাজীতে লিখি থাকিব লাগে টিপি থাকিব লাগিব পিটিকি থাকিব লাগিব কিন্তু কি হয় কেতিয়াবা ভুল হৈ যায় কেতিয়াবা শুদ্ধকৈ আহে যুক্তক্ষৰবিলাকো বনাওঁতে বহুত দিগদাৰ হয় কিন্তু যদিহে আমি এই অসমীয়া ভাষাত এনে অনলাইনত যদি আমি অসমীয়া ভাষাত পাই যাওঁ সকলোবিলাক যদি পাই যাওঁ বহুতো মানুহে লিখা পঢ়াত বা মোবাইল ব্যৱহাৰতে হওক বা অন্য এখন ফৰ্ম ফিলাপ কৰাতে হওক লেপটপ ব্যৱহাৰ কৰা কম্পিউটাৰ ব্যৱহাৰ কৰা আজিকালি মিডিয়াত ছ'চিয়েল মিডিয়াত যিকোনো বস্তুৱেই লিখিবলৈ হ'লে বহুতো সুবিধা হয় কাৰণ এই এই অসমীয়া ভাষাটো আমাৰ মাতৃভাষা হিচাপে বহুত দৰকাৰী এ এজন আজিকালি আকৌ কি হয় এই হিন্দীও আহে বাঙালী উৰ্দু এনেকুৱা বিভিন্ন কিছুমান ভুলতে ক'ৰবাত ক'ৰবাত যদি আমি মোবাইলটোকে চুই পাওঁ সেইবিলাকো আহি যায় তেতিয়াতো আৰু বহুত জটিলে হৈ যায় এই কোনোবা জনা মানুহকে বিচাৰিব লৈ ও আহচোন আহ আহ মোৰ এখন কিনো হ'ল মই লিখি লিখিছিলোঁ কিবা এটা আঙুলি লাগি গৈ য'ত ত'ত যি টি হৈ গ'ল সেইকাৰণে মই অসমীয়া ভাষাটো মানে অনলাইনত লিখা মেলা হ'ব লাগে বুলি ভাবোঁ একেবাৰে হাণ্ড্ৰেড পাৰ্চেণ্টকে ভাবোঁ কাৰণ ই বহুত পিছ পৰা মানুহকো বহুত আৰু পিছলৈ লৈ গৈছে সেয়ে এই মই ইংৰাজী নাজানো এই মই হিন্দী নাজানো অসমীয়াত থকা হ'লে জানিলোহেঁতেন আৰু এতিয়া অসমীয়াত নায়েই আৰু ইনো মই কেনেকৈ কৰিম অসমীয়াত থাকিলে বহুত ভাল আছিলে আমাৰ নিচিনা মানুহৰ কাৰণে অসমীয়াটোত লাগেই আৰু দেই এনেকৈ কোৱা মানুহো মই বহুত পাইছোঁ কাৰণ ইংৰাজী হিন্দী তেওঁলোকে নাজানেই জানিলেহে তেওঁলোকে ভালদৰে সেইখিনি ইংৰাজীত টাইপ কৰি লিখিব পাৰিব কিন্তু অসমীয়াটো যে পূৰাই জানে সেইকাৰণে মই হ'লে অসমীয়াটো মোৰ মোৰ মনেৰে কয় অসমীয়াটো একেবাৰে জৰুৰী আপ আপোনালোক আপোনালোকে যিহেতু এইটো প্ৰশ্নটো সুধিছে কিন্তু মই একেবাৰে জান মোক একেবাৰেই মানে দৰকাৰ যে মোক অসমীয়াটো মোৰ অকল মোৰ কাৰণে নহয় মোৰ পৰিয়াল হওক মোৰ ওচৰ চুবুৰীয়া প্ৰতিবেশী সকলোৱে কাৰণেই হওক অসমীয়াটো দৰকাৰী কাৰণ কোৱাহে শুনিছোঁ আৰু গুগলতো বোলে আজি অলপ দিনৰ পিছত হয়তো অসমীয়াও ব্যৱহাৰ হ'ব হেনো কিন্তু বৰ্তমানটো গুগলত ধৰি লওক হিন্দী ইংৰাজী এনেকুৱাবিলাকেই আহে তাতো যদি অসমীয়াটো হৈ যায় তেতিয়াতো বহুত ভাল কথা আমি যদি কোনো এখন কোনো এটা অফিচত এখন আবেদন কৰ্মৰ বাবে হওক যিকোনো ক্ষেত্ৰত বা ইনকাম চাৰ্টিফিকেটেই হওক কিবা কিবি উলিয়াবলৈ যদি অসমীয়াতে লিখিব পাৰোঁ তেতিয়া সকলোৱে লিখিব পাৰিব তেতিয়া আমি এজন কেইটকামান দি ইংৰাজীত লিখাব নালাগে যিহেতু অসমীয়াত আমি নিজে লিখিম নিজে সেই কিটকা নিদি আমি নিজেই সেইকিটকা ৰাখিম এনেকুৱা নিচিনা বহুতো মানে অভাৱ অভৱনীয় পৰিস্থিতি হয় যিহেতু অসমীয়াত যে এই বস্তুখিনি নাই সেই গতিকে মই ভাবোঁ একদম মানে অসমীয়া ভাষাটো অন অনলাইনত বা ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'ব লাগে